হেল্ল' আপ আপোনালোকৰ কেব এখন বুক কৰিছিলোঁ ড্ৰাইভাৰজনক আগতে পইচা দিয়া হৈছে যাতে এতিয়া ড্ৰাইভাৰজনে আকৌ ফোন কৰি পইচা বিচাৰি আছে এতিয়া আপোনালোকে কি মেনেজমেণ্ট কৰে আপোনালোকে কথা পাতক আৰু ড্ৰাইভৰজনক আপোনালোকে কৈ দিয়ক পইচা যাতে আগতে দিয়া হৈছে আকৌ যাতে খুজিবলৈ ফোন কৰি খুজিব নালাগে এতিয়া হ'ব মই ৰাখিছোঁ দেই